কৰ্মত ভুল বহুত বহুতবাৰেই হৈছে মোৰ লগত তেতিয়া ক্লাছ এইট নাইন টেনত পঢ়ি আছিলোঁ তেতিয়া চব চব ঠিকেই আছিল ধুনীয়াকৈ স্কুলত গৈছিলোঁ আহিছিলোঁ তাৰ পিছত

ভাল হ'ম বুলি ভাবোঁ নাই নোৱাৰো তাৰ পিছত আকৌ আকৌ মানে তেনেকুৱাই হৈ যায় তাৰ পিছত লাহে লাহে ঘৰৰ ঘৰৰ মানুহবিলাকেও গম পোৱা হ'ল তেতিয়া নিজে ভাবিলোঁ মানে অলপ এইবিলাক বেয়া বস্তুবোৰ অলপ বাদ দিব লাগিব আৰু ভাল হ'ব লাগিব এনেকৈ ভাবোঁ কিন্তু নাই নোৱাৰো আকৌ মানে তেনেকৈ হয়

বেয়া লগবিলাক বাদ দিলোঁ বেয়া সংগবিলাক এৰিলোঁ এৰি কিনে ভালৰ ফালে ভাল হ'ব চেষ্টা কৰিলোঁ ভালৰ লগ লাগিলোঁ তেনেকৈ আৰু মানে মেইনটেইন